অসমৰ বিভিন্ন ঠাইত আচলতে কথিত অসমীয়াত আঞ্চলিক যি ভিন্নতা সেই ভিন্নতা কিন্তু দেখিবলৈ পোৱা যায় দেখিবলৈ পাওঁ কাৰণ আমাৰ অসমখনততো কেইবাটাও জনগোষ্ঠী আছে প্ৰতিটো জনগোষ্ঠীৰে একো একোটা ভাষা আছে তেওঁলোকে সেই ভাষাৰে মনৰ ভাৱ প্ৰকাশ কৰে বড়ো মিচিং খামতি বা নাগালেণ্ড বা যিবোৰ ধৰক তেখ প্ৰত্যেকৰে একো একোটা ভাষা আছে সেইকাৰণে সেই ভাষাটোত ভিন্নতা আছে এইকাৰণে কৈছোঁ আমাৰ শাক পাচলিখিনি যদি আমি উদাহৰণ হিচাপে দিয়া হয় তেতিয়াহ'লে প্ৰতিটো পাচলিৰ বেলেগ বেলেগ ভাষাত বেলেগেত বেলেগ বেলেগ শব্দ হয় সেইখিনি ক'বলৈ গ'লে আচলতে বহলাই ক'বলৈ গ'লে বেছিয়ে হয় তথাপিও কৈছোঁ তাৰোপৰি আন এটা কথা আমাৰ উজনীয়া আৰু নামনি তাৰ মাজতো ভাষাৰ ভিন্নতা আছে অৱশ্যে আমাৰ উজনী নামনিত লিখিত ৰূপ একেই ভাষাহে মানৱ ভিন্নতা অৱশ্যে বুজি নোপোৱা নহয় বুজি পোৱা যায় খালি অকণমান খোকোজা ৰৈ যায় উজনি আৰু নামনি মানুহ একেলগে লগ হ'লে